পাৰ্থ প্রতিম মোৰ কথাটোতো গমেই পাইছে মোৰটো মোবাইলটো হেৰুৱালে তো মানে চিমখনৰ ফোন নম্বৰটো সলনি কৰিব লাগে এতিয়া কি কি ডকুমেণ্টছ লাগে তুমিতো জনাই কাৰণ তুমি সেই বিভাগত কামটো কৰিছাই গতিকে ডকুমেণ্টছবিলাক লৈ আনা তোক লৈ যাওঁ অফিচলৈ নতুন মোবাইল এটাও ক্ৰয় কৰি লওঁ এইটো মই আনৰ মোবাইলেৰে ফোন কৰিলোঁ তোক ঠিক আছে